অঁ কওকচোন এয়া ঘৰতে আছোঁ গধূলি হ'ল এয়া ঘৰৰ কাম বন কৰি চাহ খাই আছোঁ অঁ ভালেই ভাল মানে বৰ ভাল নহয় দেই আমাৰ মানে ধানখেতি অলপ কৰিছিলোঁ মাটি পাঁচ পুৰামান হ'ব এই কাষতে নদী এখন আছে নদীয়ে গোটেই ধান একদম মাৰি মানে গোটেইখন একেবাৰে মাৰি পেলালে নদী পানী সোমাই

অঁ অঁ আকৌ ৰুব লাগিব আৰু এতিয়া হেৰি কৰিব লাগিব এইবিলাক আৰু আকৌ এতিয়া ধৰি লওক এই বৰধান ৰুব লাগিব বৰধান ৰুলেহে এতিয়া আকৌ সেইডোখৰ জেগাত ভাল হ'ব নহ'লে আগৰ হেৰি কৰি এদায়ে কৰি পেলালে নহয় পানীয়ে অঁ কঠীয়া তাকে আমাৰ অলপ পাছতীয়াকৈ ৰুম বুলি মানে এনেকৈ পানী সোমায় নহয় বছৰি আনকালেও সোমায় তাৰ পৰাহে সোমোৱা দেখি মানে কঠীয়া অলপ পাছতীয়াকৈ পাৰি থৈছিলে ধান চাৰি টিংমান সেয়া আমি ৰুই কৰি যদি হয় আৰু তেতিয়া আপোনালোকে থাকিলে নিব পাৰিব বাৰু আমি এতিয়া ৰুই লওঁ অঁ আমি তেতিয়াহ'লে আমি সেই চাৰি পাঁচ পুৰা মাতি আমি আমাৰ নিজৰডোখৰ ৰুই লওঁ তেতিয়া আপোনালোকে নিব পাৰিব বাৰু অঁ এতিয়া

অং অঁ মাৰ আমি থাকিব বুলি বাৰু ভাবিছোঁ কঠীয়া বাচিব বুলি কঠীয়াখিনি ভালেই নহয় মিহি মানে বৰ ছটিয়াবিধৰো নহয় অঁ আৰু কঠীয়াটো বৰ ধুনীয়াকৈ গজিলে মানে ওখ কঠীয়াখিনি তুলিবলৈও ভাল হ'ব ৰুবলৈও ভাল হ'ব সেয়াই তা অঁ তাপা সেই পাছতীয়াকৈ ৰুম বুলিয়ে অলপ পাৰি থ'লোঁ আৰু গম পাওঁৱেই যে বানপানী আহেই বুলি আৰু বছৰি অঁ লৈ যাব বাৰু আমি ৰুই লওঁ তেতিয়াহ'লে দেই অঁ